প্ৰাণজিৎ ট্ৰেভেলাৰ হয়নে অ মানে মোৰ এখন মানে মোৰ এখন গাড়ী বুক কৰিব লগা আছিল অ অ অ অ আমাৰ গাঁৱৰ সকলো মানুহ মিলি মানে আমি এটা বনভোজ প্লেনিং কৰিছোঁ মানে অ তাতে আমি সেই বগীবিল যাম বুলি ভাবিছোঁ অ অহা মাহৰ দুই তাৰিখে অ আমি খোৱাৰ প্লেনিঙো কৰিছোঁ কিন্তু তাতে আমি প্ৰায় ত্ৰিছজন মান মানুহ যাম তাৰ কাৰণে মানে এখন আলট্ৰা বাছ হ'লে ভাল হ'ব বুলি ভাবোঁ যোৱাবাৰ মই মানে আপোনালোকৰ গাড়ীখন লৈ মানে অগ্নিগড় গৈছিলোঁ গৈছিলোঁ মানে গাড়ীখনৰ ড্ৰাইভাৰজনো কিন্তু বহুত ভাল আছিল আপোনালোকৰ সেইকাৰণে ভাবিলোঁ এইবাৰো মানে আপোনালোক লৈকে ফোন এটা কৰি চাওচোন মানে কি বহুত ঠাই তেওঁ চিনিও পায় মানুহজনে তাৰপৰা সেইকাৰণে মানে যোৱাবাৰ গৈয়ো ভাল লাগিল তেওঁৰ লগত

সেইটো কাৰণে মানে ফোন এটা কৰিলোঁ গাড়ী পামনে নাই বাৰু জনাব এভেইলেবুল যদি আছে